মই যিহেতু নিজে ফুলৰ বাগিছা পাতিছোঁ আৰু ফুলবোৰ দেখিলে মানে ইমান ভাল লাগে যেতিয়া ৰঙা নীলা সেউজীয়া ফুলবোৰ একদম হালধীয়া জকমকাই থকা কিবা নিজৰে মনটো ভাল লাগি যায় আৰু মই বাগিছাখনত সোমাওঁ কেতিয়া মানে কি স এই সন্ধিয়াৰ আগতে আৰু সন্ধিয়াৰ আগতে বাগিছাখনত এবাৰ মানে কি ফুলনিখনত সোমাওঁ ফুলনিখনত মানে এই গেলা পচা সৰাবিলাক ফুলবিলাক বা পাত চাতবিলাক চাফা কৰি দিওঁ ফুলনিখন চফা কৰোঁ মানে কি কি অনুভৱ হয় কি বুলি ক'ম মানে বহুত ভাল লাগে আৰু দেখিলে আৰু বতাহ যেতিয়া মানে সন্ধিয়াৰ আগতে বতাহজাক বলে ফুলনিখনত সোমাই বিভিন্ন ধৰণৰ আৰু মনত মানে বিভিন্ন প্ৰশ্ন উদয় হয় নিজকে তাৰ মানে কি ভাল লাগে আৰু বহুত আৰু মোৰ ল'ৰা ছোৱালীকেইটাকো মই ফুলনি তাৰ মানে কি পুৱা উঠি মই বেলেগ ৰাতিপুৱাই উঠি মই বাহি কাম কৰাৰ আগতে ফুলনিখনত সোমাই মানে কি এইবিলাক পানী দিয়ে কিবা কৰা চাফা কৰা সেইটো কাম আগতে কৰি লওঁ তাৰ পিছতহে মই ঘৰৰ কাম আৰম্ভ কৰোঁ নিজে ৰোৱা মই নিজে কৰিছোঁ এতিয়া আৰু ক'ৰবাত মানে গ'লেও মই মানে কি এতিয়া মানে কি এনেকুৱা হৈছে মোৰ তাৰ মানে কি হাতত যিকোনো নহয় আৰু এডাল ফুলৰ গছ লাগি আহিবই আৰু য'লৈকে যাওঁ তাৰ পৰাই আহে মানে ইমান ভাল পাওঁ মানে কি মই ফুলটো আৰু ফুলবোৰ দেখিলে তাৰ মানে কি বহুত ভাল লাগে তেতিয়া এনেই নিজেই অনুভৱ এনেকুৱা লাগে নিজৰ ফুলবোৰ মানে কি জকমকাই ফুলি উঠে বহুতে ভাল লাগে আৰু ফুলনিখনত সোমাই বহুত ভাল লাগে মোৰ বিৰাট ভাল লাগি যায় আৰু নিজৰ ফুলনিখনত সোমালে বৰ ভাল লাগি যায় আৰু যেতিয়া মানে ফুলনিখন চফা কৰি বতাহ বলে নহয় আমাৰ আৰু কি ল'ৰা ছোৱালীকেইটাই কয় আৰু অঁ মা মোবাইলটো লৈ আহচোন ফুলনিখনত একপি ফটো মাৰি দিওঁ ফটো মানে সিহঁতে কি আৰু নিজে নিজে আৰু একদম ফটো মাৰি থাকে আৰু ফুলনিখনত সোমাই পেলাই কি হয় আৰু এই টাবত ফুল ৰুই বহুত ভাল পাওঁ আৰু মানে কি বৰ ভাল লাগে